মই উপহাৰ হিচাপে কাৰোবাৰ বাবে গদ্য বা কবিতা লিখাৰ অভিজ্ঞতা নাই আৰু কিতাপ পঢ়ি ভালেই পাওঁ বাৰু কিন্তু তেওঁ মই তেনেকৈ লিখা মেলাবোৰ নকৰোঁ গতিকে তেনেকুৱা কোনো বিশেষ অভিজ্ঞতা নাই গতিকে পাছৰ যিটো প্ৰশ্ন কেনে তেওঁলোকে সেইয়া ভাল পাইছিল নেকি বুলি যিটো প্ৰশ্ন কৰিছে ইয়াত গতিকে সেই প্ৰশ্নটো অপ্ৰাসংগিক